আমাৰ অঞ্চলৰ ক্ৰীড়াখণ্ডই মানসিক স্বাস্থ্য় আৰু সামগ্ৰীক সুস্থতাৰ বা প্ৰতি লক্ষ্য় ৰাখি বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰে তাৰে ভিতৰৰ নাও খেল ক্ৰিকেট খেল ভলীবল খেল ফুটবল খেল বেডমিণ্টন খেল আৰু বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰে খেল অনুষ্ঠিত কৰে ঠাণ্ডাৰ বিশেষকৈ ঠাণ্ডা দিনত ফুটবল খেল ক্ৰিকেট খেল প্লাছ প্লাছ বেডমিণ্টন ভলীবল কেৰম এনেকুৱা ধৰণৰ খেলসমূহ অনুষ্ঠিত কৰে গ্ৰীষ্ম গ্ৰীষ্মকাল কালত যিহেতু পানী পানী বা বিভিন্ন ধৰণৰ এনেকুৱা দুৰ্যোগ থাকে ওখ ফিল্ডত ফিল্ড তেনেকৈ নাই সেইবাবেই গ্ৰীষ্মকালত বৰ বেছি খেল নাপাতি নাপাতি অকল নদীৰ পানী বাঢ়ে বাবে নাও খেল নাও খেল আৰু বিভিন্ন ধৰণৰ সাঁতোৰ সাঁতোৰ খেল আদি এনেধৰণৰ খেলসমূহ অনুষ্ঠিত কৰে